হয় আপোনাৰ দোকানৰপৰা মোক অলপ বস্তু লাগিছিল কালিলৈ এটা পাৰ্টি আছে পাৰ্টীৰ বাবে কেইটামান মিঠাই অলপ মিঠাই দৰকাৰ হৈছে পঞ্চাছখন জেলেপি পঞ্চাছটা ৰসগোলা আৰু পঞ্চাছটা নিমখি এমাউণ্টটো কিমান হ'ব বাৰু আপুনি তাৰপৰা মোক কিবা এটা ডিছকাউণ্ট দিবনে